লকডাউনৰ সময়ত মানুহবিলাক কলৈকো ওলাই যাব নোৱাৰা হৈছিলে ঘৰতে বহি সময় পাৰ কৰিব লগিয়া হৈছিলে মোবাইল লেপটপ আদি বেছিকৈ ভিডিঅ' চোৱা গান শুনা ফিল্ম চোৱা বিভিন্ন ধৰণৰ সৰুসুৰা এক্সেলত হওক কাম কৰা তেনেকুৱা সময় পাৰ কৰিছিলে সেইটো কাৰণে অনলাইনত ইউটিউবত ভিডিঅ' চোৱা তাৰ পৰা অনলাইনত কৰোৰবাৰ লগত ভিডিঅ' কলিং কৰা সেইবিলাক কৰিও সময় সময় পাৰ কৰিছিলে আৰু তেতিয়া কোনো ওলাই যাব নোৱাৰি নোৱাৰিছিলে স্কুলীয়াত ষ্টুডেণ্ট হওক টিছাৰ হওক ইঘৰৰ পৰা সিঘৰলৈ টিউছন কৰিব যাব নোৱাৰিছিলে সেইটো সময়ত অনলাইনৰ পৰা টিউছন লৈছিলে মোবাইলৰ মোবাইলটো আগত লৈ শিক্ষাগ্ৰহণ কৰিছিলে আৰু শিক্ষাৰ টিউছন টিছাৰসকলে শিক্ষা দিছিলে তেনেকৈ সময় পাৰ হৈ যাওঁতে মানুহবিলাক বেছিকৈ মোবাইল আৰু লেপটপৰ লগত বেছি জড়িত হৈ গৈছিলে সেইটো সময়ত ক'লৈকো ওলাই যাবলে গাড়ী বা এনকুৱা তেনেধৰণৰ কোনো যাতায়তৰ ব্যৱস্থা বন্ধ আছিলে ট'টেলি বন্ধ আছিলে কাকো ওলাবলৈ দিয়া নাছিলে তেতিয়া ফোন কৰিলে বা ভিডিঅ' কলিং কৰিলে অকল মোবাইলৰ লগতে বিজি থাকিবলগীয়া হৈছিলে বা অফিচ অফিচৰ কাম কাজ চলাবলৈয়ো মোবাইলে ইউজ কৰিছিলে তেনেকৈ বেছি মোবাইল আৰু লেপটপত বেছিকৈ বিজি হৈ গৈছিল লকডাউনৰ সময়ত মানুহ মানুহবিলাক ইমানে আৰু মোৰ অভিজ্ঞতা লকডাউনৰ বিষয়ে